ঘৰত এখন বাগিচা পাতি চোৱা চিতা কৰোঁতে কিমান কম খৰচ বা খৰচী হয় ফুলনি বাগিচাখন পাতোঁতে ইমান খৰচ নহয় কাৰণ মই ফুল অলপ নিজে কিনিও আনো বা মোৰ ওচৰ খুৰীহঁতৰ ঘৰৰ পৰাও ফুল আনি কিনে ৰোৱা হয় সেইবাবে ইমান খৰচ নহয় কিন্তু যেতিয়া ফুলত কীট পতংগবোৰে আহি ফুলৰ পাত নষ্ট কৰি দিয়ে গুৰিটো নষ্ট কৰি পেলাই তেতিয়াহে অলপ খৰচ হয় যিহেতু ফুলত কীট পতংগ মৰা দৰৱ আনিবলৈ দোকান যাবলগীয়া হয় দোকানত দ্ৰব্যবোৰ বহুত দাম লয় সেই তেতিয়াহে ফু খৰচটো অলপ হয় নহ'লে নহয়